অঁ হেল্ল' কোনে কৈছে

অঁ মই এগৰাকী ছ'চিয়েল ৱৰ্কাৰ হয় হয়

অঁ হয় আপোনাৰ ঘৰ হয় ঘৰত আপোনাৰ কোন কোন আছে আপোনাক বৃদ্ধাশ্ৰমলৈ নিবলৈ কোনে আয়োজন কৰিছে

হয় আপুনি অৰুণোদয় পায়নে নাপায় অঁ অঁ আপুনি বৃদ্ধ পেঞ্চন

আপুনি হয় আপোনাক কৰিম আপোনাক সহায় কৰিম নিশ্চয় কৰিম আমি আমি আচলতে হয় আমি তেনেধৰণৰ কামবোৰে আমি কৰি থাকোঁ আপোনাকো আমি সহায় কৰিম আপোনাৰ ঘৰ লাহোৱাল পাত্ৰ গাঁৱত বুলি ক'লে ন হয় আপোনাৰ নামটো ক'ব পুতলি গগৈ অঁ হ'ব অঁ হয় আপোনাৰ হ'ব বাৰু হেৰি আমি নামটো আমাৰ আপোনাৰ নাম এড্ৰেছটো পালোঁ যেতিয়া নেকি আপোনাৰ ঘৰলে যাব লাগিব আমাৰ টীম আপোনালোকৰ তালৈ যাব আৰু আমি লৈ যাম আপোনাক কিয় অত্যাচাৰ কৰা হৈছে আপুনি সমাজৰ আপোনাৰ লিখা মেলা কৰি মানে আৰু চাব লাগিব সেইটো চালেহে ধৰি লওক আপোনাক ক'ব পাৰিম আমাৰ প্ৰথমতে আপোনালোকক সকিয়নি দিব আমাৰ এই ছ'চিয়েল ৱৰ্কাৰে আমাৰ টীম আমাৰ টীম আপোনালোকৰ তালৈ পঠিয়াম অঁ অঁ হয় হয় আমি যাম আপোনালোকৰ লাহোৱাল পাত্ৰগাঁও বুলি ক'লে ন আপোনাৰ এইটো ফোন নাম্বাৰতে ফোন কৰিলে আপোনাক পাম হয় অঁ ঠিক আছে হ'ব দিয়ক মই আমি যাম